হেল্ল' অঁ কওকচোন বাইদেউ এ বৰ ভাল নহয় আমাৰ খা খবৰ হয় নেকি আমাৰো গোটেই বানপানীয়ে মানে বহুত অনিষ্ট কৰিলে নহয় এইবাৰ হয় নেকি আমাৰো সেই তেনেকুৱাই আমাৰ গোটেই ধানখেতি এইবাৰ নায়ে মানে ধান পামেইনে নেপামেইনে আৰু মানে ধান গছবোৰ বঢ়াই নাই পানী সোমাই কঠীয়া নাই আকৌ আমাৰো ইয়াত কঠীয়া চঠীয়া নাই আৰু যি হয় হয় আৰু হ'ব আৰু তাতে সেই এৰিলোঁ আৰু এতিয়া আৰুনো কঠীয়া ক'ত পাম ধৰি লোৱা ৰুবলৈ বানপানীয়ে অনিষ্ট কৰিলে আৰু নাই নাই আমাৰো গোটেই আমাৰ ঘৰৰ মানে বয়বস্তু একোৱেই নাই বুলি ক'বলৈয়ো বেয়া নহয় আৰু হাঁহ ছাগলীলৈকে আৰু চব উটোৱাই নিয়া নিচিনাকৈ নিলে আৰু হয় নেকি এতিয়া আমাও সেই অৱস্থাই হ'ল আৰু এতিয়া আপোনালোকৰ সেইফালেও হৈছে আৰু হয় নেকি অঁ মই আকৌ ভাবিছিলোঁ আমাৰো তেনেকুৱাবিলাক বাৰী বস্তু মানে অনিষ্ট কৰিলে আৰু চব বস্তু একোৱেই নাইকিয়া কৰিলে আৰু বামপানীয়ে অঁ হয় নেকি মই আকৌ ভাবিছিলোঁ আমাৰ এইফালেহে হৈছে নেকি বাৰু এনেই টি ভি বাতৰিবিলাক বাৰু চাওঁ ন আমাৰ এইডোখৰ জেগাত ধৰি লওক আমাৰে বোলো হৈছে নে এনেকোৱাবিলাক বোলো ভাবিছিলোঁ আৰু এনেকৈ হয় নেকি অঁ আমাৰো গোটেই নাই এইবাৰ মানে কি হ'ব জানো পায় গমেই পোৱা নাই দেই অঁ আমাৰ ইয়াত আকৌ আমাৰ ইয়াত প্ৰতি বছৰে নহয় বাৰু এইবছৰ আগতে হৈছে বাৰু এনেই দুই এবছৰ এতিয়া এইবছৰ এনে হ'ল আৰু আগত বাৰু তেনেকৈ ইমান বামপানী অহা নাই এইবাৰ আকৌ বেছিকৈ আহি গ'ল পানীয়ে নদী হেৰি ভাগি গ'ল মানে হয় নেকি অঁ আমাৰ আকৌ এই নদী এখন আছে মথাউৰি ভাঙিলে কষ্ট হৈছে আকৌ থকা খোৱাও মানে এতিয়া বৰ দিগদাৰ হৈছে আৰু

অঁ আমাৰ সৈতে একেই হৈছে আৰু হয় নেকি অঁ হ'ব দিয়ক তেতিয়া হ'ব অঁ অঁ